অঁ মিস্ত্ৰী নেকি অঁ অঁ মই এই ঘৰৰ হেৰি বাউণ্ডেৰী ৱালখন মাৰিম ভাবিছোঁ কি কি লাগিব বাৰু বস্তু চিমেণ্ট কেই বেগমান লাগিব বাৰু আৰু ইটা কিমান খাব বাৰু অঁ অঁ আৰু মিস্ত্ৰী হাজিৰাটো কেনেকৈ লৈছে আৰু যোগালিটো অঁ ভাতটো নিজে খাব নে ঘৰত খাব অঁ আৰু এইটো কি কয় বালি কোনটো আনিলে ভাল হ'ব বাৰু আৰু চিমেণ্ট অঁ ইটাৰ এতিয়া দাম কেনেকৈ চলিছে জানো গমেই পোৱানাই আৰু চিমেণ্টটো হেৰি কোনটো চিমেণ্ট বেছিকৈ ভাল

অঁ অঁ সেইটো ক'ত পাম বাৰু অঁ আৰু এইটো কিবা হেৰি চেৰি লাগিব নেকি কইল চইল নালাগে নহয় অঁ কইল চইল অঁ ৰদ কিমান লাগিব ৰদ কিমান লাগিব আৰু হেৰি কইলটো অঁ চিমেণ্ট প্ৰথমতে কেই বেগমান লাগিব বাৰু অঁ হেৰি খন লিষ্টখন বনাই পেলাই মোক দিবাচোন